হেল্ল' অঁ কওক বাইদেউ ভেকচিন তাৰমানে যোগাযোগ কৰছোঁ কিন্তু ডাক্টৰে সিদিনা আইছিল আহি চাই গৈছে কমপ্লিট দিয়া হোৱা নাই আৰু আৰু অঁ এই মোৰ অৱশ্যে সেনেকে বেমাৰ লাগা নাই কিন্তু ভেকচিন আগতে মই একবাৰ দিছিলোঁ আৰু এই দিব আৰু ডাক্টৰ আহইছিল সিদিনা আৰু আহি আৰু ডাক্টৰ আহবো আৰু আহি ভেকচিনখিনি দিবা লাগব নহ'লে আৰু বেমাৰ আহছে না আৰু এজেড গৰু এজেড গৰু ছাগলীকেইটাৰ তাৰমানে কেলছিয়ামৰ অভাৱ হয় না গতিকে সহঁতক কেলছিয়াম দিবাই লাগব আমি অঁ কেলছিয়াম

অঁ অঁ অঁ অঁ এই কেলছিয়ামৰ মোৰ অলপ আছে গৰু এই তাক কেলছিয়াম দিবা লাগব নহ'লে আৰু বহি গেলি আৰু মানে নৰা হৈ যাব না গৰুৰ আৰু সেইটো এটা বেমাৰ আছে নাই সিহঁতে কেলছিয়ামৰ অভাৱ হ'লি আৰু খোজকাঢ়িব নৰা হৈ যায় গতিকে তাতে আগে আগে আৰু ভেকচিনখিনি দি ল'লি কথা নাই আৰু কেলছিয়ামকৈে থাকলি সেইখিনি অঁ অঁ তাকেতো এই মানুহৰ জাননে আৰু ভেকেলচিয়াম কমি গেলি অলপ শৰীৰৰ অলপ ক্ষতি হয় গৰু ছাগলৰো সেই একেইয়ে একেইয়ে গতিকে সেইখিনি আমি অঁ বিক্ৰী আৰু আমি সেইখিনি যত্ন ল'বাই লাগব যিহেতু পুহি ৰাখছো ডাক্টৰ লগত যোগাযোগ ৰাখলিহে তাহাৰ আমি তাহা আমাক ফল দিব ডাক্টৰৰ লগত য অঁ খীৰতি খীৰতি অঁ খীৰতি অঁ পোৱালি আছে অঁ পোৱালি আছে গতিকে যোগাযোগটো ৰাখি চলিলেহে আৰু গাখীৰ নামৰ কাৰণেতো আৰু মেডিচিন খোৱাবাই লাগব আৰু বিভিন্ন অঁ বিভিন্ন ধৰণৰ আজিকালি আৰু খাদ্যও পায় গাখীৰ নামা গতিকে সেইখিনিও খোৱাব লাগব আমি এই ডাক্তৰৰ পৰামৰ্শ লয় অঁ অঁ সুধি চাইছোঁ ডাক্টৰে খোৱাবা দিছে আৰু আৰু মানে গাভিন গায়ো আছে গোটেই সিহঁতকো ডাক্তৰে বেজি চিজি দিছে আৰু মানে ভেকচিন চেকচিন খুৱ আছে কেলছিয়ামৰ ঔষধ দিছে এনেকে খুৱাই আছোঁ আৰু বেমাৰ আহে অঁ আহে মৰে অঁ বহুতৰ মৰছে আমাৰ মৰা নাই কিন্তু আগতীয়াকে অলপ যত্ন কৰছোঁ না যত্নখিনি কৰা হৈছে আগতীয়া কৰে কাৰণে ঠিকেই আছে বৰ্তমান আপুনি ক'ষ্ট চব নহয় অঁ অঁ অঁ অঁ অঁ সেইটোৱেতো এইটো এইটো অ এনিটাইম ডক্তৰৰ লগত ভেটেনেৰীৰ লগত যোগাযোগ হৈয়ে থাকব লাগে গৰু ছাগলী দেখা মানে ভেটেনেৰীৰ লগত যোগাযোগ ৰাখিলে অঁ সেইটোৱেতো অভ্যাস আছে ন সৰুৰ পৰা গৰু ছাগলীৰ লগতে ডাঙৰ হৈছোঁ না গতিকে গৰুৰ গোটেইখিনি যত্ন জানো আৰু গৰু হওক ছাগলী হওক যত্নখিনি জানো আৰু কি খোৱাব লাগে কি কৰিবা লাগে জানো আৰু এইখিনি কথা অঁ নাই যত্ন অঁ নাই হেৰি কৰছো আৰু ডাক্তৰে যোগাযোগ ৰাখছে তেওঁলোকে আহি আছে ন অঁ খবৰ পাতি লৈ আছে গৰুবিলাকৰ গৰু ছাগলীকেইটাৰ অঁ